অঁ মই ফ্লিপকাৰ্টৰপৰা বহুত বস্তু আনো দেই প্ৰথম আনিছোঁ আমাৰ বেড শ্বিট আনো মই বহুতকেইখন বেড শ্বিট আনিছোঁ ইমান ভাল প্ৰডাক্টবোৰ বহুত ভাল কটন হয় দামটোও ৰিজনেবলে মানে কমতে পাই আৰু তাৰপিছত ৰং চং নাযায় কিন্তু বহুত ভাল বস্তুটো দিনো গৈছে তেনেকৈ আৰু বহুতখিনি বস্তুৱে আনো আমি তেনেকৈ আৰু তেনেকৈ ম'বাইল আনিছোঁ আৰু ধৰি লওক ফোন আনো অঁ কি এইটো কেমেৰা আনিছোঁ তাৰপাছত সেই এনেকৈ এনেকৈ সৰু সুৰা বহুত বস্তুৱে আনা হয় ভাল আৰু বেয়া পোৱা নাই এতিয়ালৈকে ফ্লিপকাৰ্টৰপৰা আৰু মোৰ ওচৰৰ সকলোকে মোৰ মানে আমাৰ মানে পৰিয়ালৰ গোটেই মানুহখিনিকে কৈছোঁ যে সেইটো মানে হেৰি কৰি ল' ফ্লিপকাৰ্টটো বস্তুখিনি আনিব পৰা যাব বৌহঁতেও তেনেকৈ আনিছে ভালে পাইছে যেনিবা বেয়া নহয় ভাল